মই ফকৰা যোজনা যথেষ্ট ভাল পাওঁ কাৰণ ফকৰা যোজনাবোৰত এটা গূঢ়াৰ্থ লুকাই থাকে এটা তাৎপৰ্য এটা বিশেষ অৰ্থ লুকাই থাকে গতিকে এই ফকৰা যোজনাবোৰে আমাৰ অসমীয়া সাহিত্যক যথেষ্ট চহকী কৰি ৰাখিছে এই ফকৰা যোজনাবিলাকৰ ভিতৰত মোৰ যথেষ্ট কিছুমান ফকৰা যোজনা মোৰ মনত আহিছে তাৰে ভিতৰত হৈছে অভ্যাসৰ নৰ কৰ্ণ পথে শৰ অৰ্থাৎ এই ফকৰা যোজনাটোত ইমানেই বেছি এটা গূঢ়াৰ্থ লুকাই আছে যে আমি ভাবিব নোৱাৰোঁ কৈছে যে ইয়াত মানুহে যেতিয়া অভ্যাস কৰে মানুহে যেতিয়া কোনো এটা কামত লাগি থাকে অধ্যৱসায় কৰে নেৰানেপেৰাকৈ তেতিয়া সেই মানুহজনে কিন্তু তেওঁৰ লক্ষ্যত উপনীত হ'ব পাৰিব বা তেওঁ কৰা কামটোত সাফল্য অৰ্জন কৰিব পাৰিব সফল হ'ব পাৰিব কাৰণ মানুহৰ ইয়াত উদাহৰণটো কি দিছে যে কৰ্ণে পথে শৰ আগৰ দিনত সেই মহিলাসকলে কাণত থুৰীয়া পিন্ধিছিলে কেৰু পিন্ধিছিলে গতিকে মহিলাসকলে কাণৰ সেই থুৰীয়া পিন্ধা সেই সৰু ফুটাটোৱেদিও ধনুৰ কাঁড় যেতিয়া পাৰ কৰাই দিব পাৰিব সেইজনেই আচলতে কি হয় প্ৰকৃত অভ্যাস কৰিব পৰা এজন বা প্ৰকৃত অধ্যৱসায় কৰিব পৰা এজন ব্যক্তি আৰু তেওঁৱেই কি কৰিব পাৰিব যিকোনো কাম এটা জীৱনত অহা যিকোনো জটিল কাম এটা তেওঁ হেলাৰঙে পাৰ কৰি যাব পাৰিব ঠিক তেনেকৈ অধিক ভোজন পেটলৈ বেয়া বুলি কৈছে আৰু এটা ফকৰা যোজনা এই ফকৰা যোজনাটো হৈছে যে আমি আমাৰ যিমানটো প্ৰয়োজনীয় আমাৰ ভোক লাগিছে আমি ভোকটো ভোকটো মাৰিবৰ কাৰণে আমি আমি খাদ্যটো খোৱা প্ৰয়োজন খাদ্যটো খোৱাৰ দৰকাৰ কিন্তু আমি ভোকৰ উপৰিও যদি আমি লোভতে কি কৰোঁ আমি যদি খাদ্যটো খাই থাকোঁ তেতিয়াহ'লে ই আমাৰ স্বাস্থ্যৰ কাৰণেও অপকাৰী হ'ব বিভিন্ন বেমাৰ আজাৰত ভুগিব লগা হ'ব পাৰে গতিকে যিমানটো পৰিমাণ আমি সিমানটোৱেই খোৱা দৰকাৰ কিন্তু প্ৰয়োজনতকৈ বেছি খালে অৰ্থাৎ অধিক খালে ই কিন্তু আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক হ'ব পাৰে ঠিক তেনেকৈ আৰু এটা ফকৰা যোজনা আছে খুব প্ৰিয় অতি ভক্তি চোৰৰ লক্ষণ এইটো আমি সকলোৱে জানো বা আমাৰ কথাই কথাই আমি এতিয়াও আমাৰ সমাজত বিশেষকৈ গ্ৰাম্য সমাজত আমি এনেকুৱা ধৰণৰ ফকৰা যোজনাবোৰ আমি ব্যৱহাৰ কৰি থাকোঁ কাৰণ অতি ভক্তি যি কিছুমান মানুহ আছে এনেকুৱা খুব তেলিয়াই খুব নিজকে কি কৰে সেই মানুহজনৰ ওচৰত খুব তোষামোদ কৰে অতি ভক্তি কৰে কিন্তু অতি ভক্তি কৰাৰ পিছত কি হয় তেওঁৰ আচল স্বৰূপটো ওলাই পৰে গতিকে অতি ভক্তি চোৰৰ লক্ষণ বুলি কৈছে ঠিক তেনেকৈ বিভিন্ন ধৰণৰ ফকৰা যোজনা আছে অল্পবিদ্যা ভয়ংকৰী যে মানুহে যেতিয়া পঢ়া শুনা কৰে পঢ়া শুনা সদায় সম্পূৰ্ণ কৰিব লাগে কাৰণ কিবা এটা যিকোনো এটা কথা অকল পঢ়া শুনা বুলিয়েই নহয় যিকোনো এটা বিষয় বিষয় আমি যেতিয়া জানো জানিবলগীয়া হয় যিকোনো এটা আমি জ্ঞান যেতিয়া অৰ্জন কৰিবলগীয়া হয় সেই জ্ঞান আমি সম্পূৰ্ণ কৰিহে আমি আনক বুজাবলৈ চেষ্টা কৰিব লাগে কিন্তু আধৰুৱা জ্ঞানে কি কৰিব পাৰে বিপদজনক হ'ব পাৰে আধৰুৱা জ্ঞানে বিপদ মাতি আনিব পাৰে গতিকে এইবিলাক হৈছে বৰ ধুনীয়া ফকৰা যোজনা অহংকাৰে পতনৰ মূল বুলি আছে মানুহে বেছিকৈ অহংকাৰ কৰিব নালাগে অহংকাৰ কৰাৰ লগে লগে আমাৰ কি হয় গৰ্ব হয় আৰু সেই গৰ্বই এদিন আমাক তললৈ নমাই আনে গতিকে মানুহ যিমান ঐশ্বৰ্য বিভূতিশালী নহওক কিয় বা জ্ঞানৰ অধিকাৰী নহওক কিয় মানুহ সদায় কি কৰিব লাগে নম্ৰ হ'ব লাগে উদাৰ হ'ব লাগে অহংকাৰ থাকিব নালাগে খুব বেছি গৰ্ব কৰিব নালাগে কাৰণ অহংকাৰেই এদিন নহয় এদিন পতন নমাই আনে বুলি কোৱা হয় ঠিক তেনেকৈ উপকাৰীক অজগৰে খায় উপকাৰীক অজগৰে খায় তাতে কি কৈছে যে অজগৰ সাপৰ কথা কৈছে পিছে আমি কোনোবা এজন এইটো এটা আক্ষৰিক অৰ্থটো কৈছে যে উপকাৰীক অজগৰে খায় অজগৰ এটা সাপৰ ভিতৰত ৰজা বুলি কোৱা হয় গতিকে অজগৰলৈ সকলোৱে ভয় কৰে আৰু অজগৰে একেটাই একেবাৰে গিলিয়ে থৈ দিয়ে ঠিক তেনেকৈতো মানুহৰ ক্ষেত্ৰত কেনেকৈ প্ৰযোজ্য হ'ব যে আমি কাৰোবাক খুব বেছি সহায় কৰিছোঁ কিন্তু সেই সহায় কৰা ব্যক্তিজনে কিন্তু আমাৰ পৰা সুবিধা লৈ আছে আৰু তেতিয়া আমাৰ বিপদ হ'ব কিন্তু তেওঁ কিন্তু আমাৰ সহায় কৰিবলৈ নাহিব পাৰে বা আমাক বিপদলৈ ঠেলি পঠিয়াব পাৰে সেইকাৰণে সদায় মানুহক চাই চিতি সহায় কৰিব লাগে চাই চিতি উপকাৰ কৰিব লাগে সেই কাৰণে এই উপদেশবিলাক আচলতে উপদেশ হিচাপে আছে পৰামৰ্শ হিচাপে আছে এই ফকৰা যোজনাবিলাক এই সেই কাৰণে এই ফকৰা যোজনাবিলাক আমি আমাৰ দৈনন্দিন জীৱনত এই ফকৰা যোজনাবিলাকৰ অৰ্থ আমি কি কৰিব পাৰোঁ ভালদৰে আমি প্ৰয়োজন প্ৰয়োজনীয়ভাৱে গ্ৰহণ কৰিব পাৰোঁ